পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকেতো আমাৰ অঞ্চলত বহুতেই ঠাই আছে যিহেতু মই শিৱসাগৰৰ শিৱসাগৰত ধৰক পৰ্যটনথলী আমাৰ আহোমৰ বহুতখিনি ঐতিহাসিক ছিম্বল আছে যেনেকে ধৰণৰ আহোমৰ আহোম ৰাজা পেলেছখিনি আছে ৰংঘৰ কাৰেংঘৰ আৰু চৰাইদেউ চৰাইদেউ আগতে আমাৰ শিৱসাগতে পৰিছিলে এতিয়া যিহেতু ডিষ্ট্ৰিকখন পৃথক কৰিলে চৰাইদেউ মৈদাম আৰু তলাতল ঘৰ আপোনাৰ জয়চাগৰ ফালে গ'লে আপোনাৰ জয়সাগৰ পুখুৰী জয়দৌল সকলোবিলাকেই আছে এই ঠাইলৈ মই এটা কাৰণে ভাবোঁ যে মানুহ আহিব লাগে কাৰণ আহোম এনেকুৱা এটা আমাৰ

শিৱসাগৰৰ দৌলৰ কিনাৰতে শিৱসাগৰ পুখুৰী আছে দৃশ্য খুবেই মনোৰম

মুঠৰ ওপৰত শিৱসাগৰলৈ গ'লে শিৱসাগৰলৈ যিসকল পৰ্যটক আহে তেওঁলোকে আমনি নেপায় আৰু

ৰংঘৰ চাই আপুনি তাৰপিছত সেই অঞ্চলৰ পৰা আঁতৰি আহি অলপ আহিলেই তাত

জয়চাগৰত গৈ আপুনি জয়সাগৰ পুখুৰী জয়সাগৰ পুখুৰীৰ লগত জয়দৌল এইবিলাক আছে

আহি প্লেইন অৰিজিনেল প্লেইন ৰেষ্টুৰেণ্টত বহি তেওঁলোকে খাব পাৰিব সেই সুবিধা লাভ কৰিব শিৱসাগৰত তাৰ উপৰিও মোৰ ঘৰ শিৱসাগৰ টাউনৰ পৰা প্ৰায় দহ পোন্ধৰ কিলোমিটাৰমান দূৰত আমাৰ এই ঠাইলৈও

আৰু বৰশিলৰ বৰশিলটো ঠিক দিখৌ নদীৰ পাৰত আছে কিনাৰেদি দিখৌ নদীখন বৈ গৈছে আৰু নদীৰ ইপাৰে ঠিক নাগালেণ্ড সেই অঞ্চলত আপুনি অসম নাগালেণ্ড সীমান্ত বুলি ক'লেও বেয়া নহয় দুইটা ঠাই আপুনি উপভোগ কৰিব পাৰিব খুবেই মনোমোহা দৃশ্য আৰু ওচৰতে আমাৰ

ঠিক কিন্তু সঠিককে নাজানো তাত কি আছিলে বিশেষ ভিতৰত কাৰণ আজিকালি একো প্ৰায় নায়েই কিন্তু সেইটো আহোম ৰজাৰ দিনতে

আৰু শিৱসাগৰত ধুনীয়া ধুনীয়া ৰিজৰ্টো আছে সেই ঠাইলৈ আহে বহুত আৰু শিৱসাগৰখন অসমৰ ভিতৰতে প্ৰায় পুৰণি ঐতিহাসিক কীৰ্তিচিহ্নৰ ভিতৰত যথেষ্টখিনি ভৰপূৰ এখন জিলা আন জিলাৰ তুলনাত আপুনি শিৱসাগৰলৈ আহিলে কেতিয়াও আপুনি ৰিগ্ৰেট কৰি যাবলগীয়া নহয়

চৰাইদেউলৈ প্ৰায় গৈ থাকোঁ তাত বহুতখিনি মৈদাম আছে ৰজাদিনীয়া মৈদাম আছে আৰু সেউজীয়া ঘাঁহেৰে একদম ধুনীয়াকে বনাই থোৱা ৰজাদিনীয়া আচলতে এই এই মৈদামবোৰনো কি ৰজাদিনীয়া মৰিশালি হয় কিন্তু আপোনালোকে আহিলে পৰ্যটক অঁ পৰ্যটন হিচাপে যদি আমাৰ ঠাইলৈ আহে এটা সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব চৰাইদেউ যিহেতু এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপেও ঘোষণা হৈ গ'ল

আৰু এঠাইৰ পৰা আন ঠাইলে যাবলৈ ইমান দূৰ নালাগে যথেষ্টখিনি ঠাই আছে সেইকাৰণে মই ভাবোঁ যে পৰ্যটকসকল ইয়ালে আহিলে খুবেই আকৰ্ষিত হ'ব আৰু এবাৰ অহাৰ পিছত আকৌ এবাৰ আহিবলে মন কৰিব